আমি দীঘলীয়া সাঁতোৰৰ অনুশীলন আমি তেনেধৰণৰ চৰকাৰী বা প্ৰশিক্ষক হিচাপে লৈ আমি তেনেকুৱা অনুশীলন কৰা নাছিলোঁ তথাপিতো সাঁতুৰিবৰ কাৰণে শক্তিৰ প্ৰয়োজন আছে আৰু সেই শক্তিবিলাক বা ব্যায়ামৰ প্ৰয়োজন আছে কাৰণ সাঁতুৰিবলৈ হ'লে পানীত উপঙিবলৈ হ'লে হাত ভৰি মাৰিবই লাগিব আৰু হাত ভৰি মাৰিলেহে আপুনি পানীৰ ওপৰত উপঙি থাকিব পাৰিব আৰু মানুহটোৰ শক্তি লাগিব শক্তি নহ'লেনো সাঁতুৰিব কেনেকৈ গতিকে আমি গাঁৱলীয়া পৰিৱেশৰ মানুহ আমি সৰুৰে পৰা খোৱা বোৱা জংঘলী খানা খোৱা সেইবিলাক খায়ে আমি ডাঙৰ দীঘল হোৱা আমাৰ শক্তি আৰু পুৱা গধূলি আমি কোৰ কটাৰী মাৰি থকা আমি সাঁতুৰিবলৈ আমি তেনেকুৱা ধৰণৰ চিন্তা নকৰোঁ বা ডেকা দিনত আমাৰ যিখিনি আমাৰ শক্তি আছিলে সেইখিনিকে লৈ আমি সাঁতুৰিছিলোঁ সাঁতুৰিবলৈ আমি প্ৰায় ডাঙৰ ডাঙৰ নৈবিলাক আমাৰ ইয়াত থকা প্ৰায় দিহিং ডিমৌ দিহিং এনেকুৱা নদীবিলাকতো আমি উফন্দা পানীতো আমি জপিয়াই এই ইপাৰৰ পৰা সিপাৰলৈ আমি পাৰ হৈ পাইছোঁ পাৰ হ'বলৈ আমি তেতিয়া ভাগৰ কি বস্তু আমাৰ তেতিয়া বৰকৈ নাজানিছিলোঁ খোৱা বোৱা ব্যৱস্থাটো তেতিয়া ভাল আছিলে আমাৰ সকলো আমাৰ শুদ্ধ খাদ্য আছিল গাঁৱত মানে সকলো ধৰণৰ আমি খাদ্য প্ৰাণ গাঁৱলীয়া হিচাপে আমি খাইছিলোঁ আজিৰ দৰে আমাৰ এই সাৰ জাবৰ দিয়াৰ মানে খানা নাছিলে সেইকাৰণে আমাৰ নিজৰ তেতিয়া শক্তিও আছিলে আমি সাঁতুৰিব পাৰিছিলোঁ সাঁতুৰিব পাৰিছিলোঁ মানে দিনটোৱে আমি পুখুৰীত সাঁতুৰিয়ে থাকোঁ আৰু বানপানীয়ে বুৰা জেগা আমি কিছুমান জেগা পথাৰত সাঁতুৰি সাঁতুৰি গৰু পাৰ কৰাইছিলোঁ বা কঁঠীয়া আমি টানি টানি পুখুৰীয়ে নৈয়েদি আমি কঁঠীয়াও আনিছিলোঁ জান বিলেদি আমি কঁঠীয়াবিলাক টানি টানি আনিছিলোঁ তেতিয়াতো সাঁতুৰি সাঁতুৰিয়ে পাৰ হৈছিলোঁ সেইকাৰণে ব্যায়াম বুলি পুৱা গধূলি কৰি থকা কৰ্মখিনিকে আমি ব্যায়াম বুলি মানি লৈছিলোঁ আমাৰ শৰীৰত থকা যিমানখিনি শক্তি আছিলে সেইখিনি আমি প্ৰয়োগ কৰিছিলোঁ আমি আৰু খোৱা বোৱাটো ভাল পুৱা গধূলি আমি তিনি সাঁজেই খাইছিলোঁ ৰাতিপুৱা গধূলি দুপৰীয়া আমি তিনিসাঁজ খোৱা মানুহ আমাৰ শক্তি তেতিয়া নিশ্চয় আছিলে বুলি আমি ভাবোঁ